বিদ্যালয়ৰ পাঠ্যক্ৰমৰ বাহিৰেও আজিকালি স্কুলবিলাকত বেলেগ পাঠ্যক্ৰমৰ বাহিৰেও বেলেগ খেল ধেমালি গান শিশু দিৱস শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি বিহু বৰগীত আধুনিক গীত সকলোবিলাক শিকোৱা হয় তাৰ বাহিৰেও ৰাভা দিৱস শিল্পী দিৱস পোন্ধৰ আগষ্ট ছাব্বিছ জানুৱাৰী সকলোবিলাক স্কুলতে বিদ্যালয়তে কৰা হয় আৰু তেওঁলোকে সেইবিলাক কোনোবা এটা দিনত মানে বাৰত শণিবাৰ দিনাখন শিকায় বিদ্যালয়ৰ পাঠ্যক্ৰমৰ বাহিৰেও সেইখিনি শিকোৱা হয় আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতাতো হয়েই দৌৰ হয় তাৰ বাহিৰেও খেল ধেমালি বল খেল সৰু সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে সৰু সৰু বল ক্ৰিকেট খেল এনেকুৱাবিলাকো পাতে আৰু নাচ গানতো থাকেই সকলোবিলাকেই কৰা হয় আৰু পুৰস্কাৰো তেওঁলোকক দিয়ে এখন এখন প্ৰমাণ পত্ৰ দিয়ে বা বহী এখন এখন কিতাপ তেনেকুৱাবিলাক আজিকালি চৰকাৰে সুবিধাও কৰি দিছে সেইবিলাক পাতিবৰ কাৰণে ল'ৰা ছোৱালীবিলাক শিক্ষাত আগবাঢ়িব কাৰণে সৰু পৰাই যে সিহঁতি এইবিলাকো কৰিব পাৰে ডাঙৰ হ'লে বেছিকৈ পাৰিব বুলি মানে এইখিনি সুবিধা দিয়া হৈছে আৰু ল'ৰা ছোৱালীয়ে শিকা বস্তুখিনিও তেওঁলোকক এতিয়া আনিবৰ কাৰণে দিছে যিখিনি লাগে সজুলি সেইখিনিও দিছে তাৰ বাহিৰেও তেওঁলোকক পুৰস্কাৰসমূহ দিবলৈও অনুমতি দিয়া হৈছে শিক্ষাগুৰুসকলক আৰু তেনেদৰে দিয়েও আৰু কেতিয়াবা তেনেকুৱাবিলাক অংশ অনুস্থানত অংশগ্ৰহণো কৰিছোঁ মাতিলে যাওঁ আৰু ল'ৰা ছোৱালীবিলাকক উৎসাহ দিবৰ কাৰণে আৰু মই যেতিয়া ল'ৰা ছোৱালীকেইটা মোৰ নিজৰ সৰু হৈ আছিলে সিহঁতেও যেতিয়া বিদ্যা নিকেতনত পঢ়িছিলে শিশু বিদ্যা নিকেতনত শংকৰদেৱ তালৈতো প্ৰতিটো দিনতে বা কিবা পাতিলে বছৰেকীয়া তিথি আৰু বছৰেকীয়া অধিৱেশন পাতিলে নাচ গান হ'লে সিহঁতৰ কাৰণেতো যাবলগীয়া হয়েই কাম বন এৰি হ'লেও যাবলগীয়া হয় এইবিলাকৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰোঁ এনেদৰে যিকোনোবিলাক বিদ্যালয়ত পাতিলে যাবলগীয়া হয় আৰু যাওঁও